বন্ধৰ দিনত আমি আমাৰ ওচৰতে থকা সত্ৰসমূহলৈ যাওঁ সত্ৰত আমি সেৱা সৎকাৰ কৰোঁ সত্ৰত বিভিন্ন ৰীতি নীতিৰ মাজেৰে কিছুমান কাম হৈ থাকে সেইখিনি আমি দৰ্শন কৰোঁ সত্ৰৰ চাৰিসীমা আমি পৰিদৰ্শন কৰি তাত থকা পুখুৰী মাছ হৰিণ এইখিনি আমি চাওঁ আৰু তালৈ গ'লে আমাৰ মনবিলাক পবিত্ৰ হয়

আৰু মহাপ্ৰভুক সেৱা কৰোঁ

সত্ৰৰ ভকত বৈষ্ণৱসকলক সেৱা সৎকাৰ কৰোঁ আৰু প্ৰভু সেৱা কৰোঁ আৰু তেওঁলোকৰ লগত সত্ৰৰ বিভিন্ন বিষয়ে আলোচনা কৰোঁ আৰু মনবিলাক আমাৰ ভাল লাগে আৰু পৌৰাণিক যিখিনি সম্পদ সত্ৰত আছে সেইখিনিও আমি চাওঁ সেইখিনি চাই আমাৰ মনবিলাক ভাল লাগে সেইবাবে আমি বন্ধৰ দিনত সত্ৰসমূহ দৰ্শন কৰোঁ